মোৰ এতিয়াও মনত আছে আমাৰ ঘৰত প্ৰথম মোবাইল আহিছিল দুই হাজাৰ ছয় চনত আৰু তেতিয়া মোবাইলৰ বৰ বিশেষ তেনেকুৱা কাম নাছিল খুব বেছি দুটামান আমাৰ খেলা আছিল আৰু মোবাইল আমি কথা পাতিবলৈ ব্যৱহাৰ কৰিছিলোঁ বা আমি এলাৰ্ম ৰাখিবলৈ ব্যৱহাৰ কৰিছিলোঁ নতুবা আমি এফ এমত গান শুনিছিলোঁ আৰু তাৰ উপৰি বৰ বিশেষ কাম মোবাইলৰ তেনেকুৱা নাছিল আমি মেছেজ লিখিছিলোঁ কিন্তু সময়ৰ লগে লগে মোবাইল এনেকুৱা হ'ল যে আমাৰ জীৱনটোত যেন মোবাইল অবিহনে একোৱেই নচলে আমাৰ জীৱনত আজিকালি ক্ৰমান্বয়ে এনেকুৱা হ'ল যে মানুহ এজন নাথাকিলেও হয়তো ইমান অনুভৱ নহয় যিমান মোবাইলটো নোহোৱা হ'লে হয় এনেকুৱা হৈছে যে এখন ঘৰৰে মানুহ চাৰিজন আৰু সেই চাৰিজন মানুহে হয়তো ক'ৰবাত ফুৰিবলৈ গৈছে বা ঘৰতে দেওবাৰ এটাত বহিছে একেলগে ধৰক দুইমিনিটমান কথা পাতিলে নিজে কিন্তু শেষত গৈ আমি দেখোঁ সদায়ে নহয় কিন্তু বেছিভাগ সময়ে এনেকুৱা হয় যে আমি দেখোঁ যে তেওঁলোকে নিজৰ মাজতে ব্যস্ত হৈ আছে অৰ্থাৎ মোবাইলত চাৰিওজন মানুহ কিন্তু কোনেও ইজনে সিজনে কাৰো লগত কথা পতা নাই অৰ্থাৎ তেওঁলোক খালী মোবাইলটোত যোনটো আমাৰ মানে কি বুলি ক'ম নিজৰ মানুহৰ লগত যোন সন্মুখত আছে সেই মানুহতকেও বেছি আমাৰ চ'ছিয়েল মেডিয়াত আমাৰ মানুহবিলাকে বেছি সময় দিবলৈ আজিকালি মানে তেওঁলোকে বেছি সময় দিয়া দেখা যায় আৰু আজিকালি এনেকুৱা হৈছে যোনবিলাক এপ্লিকেচন যেনে ফেচবুক হওঁক হোৱাটছআপ হওঁক ইনষ্টাগ্ৰাম হওঁক কেইদিনমানৰ আগত আছিল টিক টক বা নতুন নতুন অ টি টি প্লেটফৰ্মছবিলাক আছে গতিকে সেইবিলাকৰ যোগেদি মানুহৰ মানুহৰ সেইবিলাকৰ যোগেদি মানুহৰ দেখা যায় যে কোনো তেওঁলোকে বাহিৰত যোৱা মেলাও আমি দে নে দেখা নাপাওঁ যিহেতু ঘৰতে বহি মোবাইল চাব পাৰে মোবাইলতে গোটেইখিনি চিনেমা চাব পাৰে সেই গতিকে তেওঁলোকে হয়তো বাহিৰত ওলাইয়ো নাযায় লগ বন্ধুৰ লগত যিহেতু ঘৰতে বহি পেলাই তেওঁলোকে লগৰ লগত কথা পাতিলে গতিকে লগ ধৰি পেলাই কথা পতা সেইটো প্ৰশ্ন নুঠে বা ফোনতে বহুত সময় কথা পাতিলে আৰু মাজতে বহুত এনেকুৱা এনেকুৱা অফাৰ আমি দেখা যায় বহুত বহুত কম্পানিবিলাকে যেনেকে এটা কিবা এটা ৰিচাৰ্জ কৰিলে হয়তো এনেকুৱা কিছুমান পেক দি দিয়ে ডাটা পেক দি দিয়ে বা এছ এম এছ পেক দি দিয়ে যাৰ জড়িয়তে মানে বহুত প্ৰলোভন দিয়াৰ নিচিনা হয় বিশেষকৈ আমাৰ নতুন প্ৰজন্মৰ যোনখিনি ছাত্ৰ ছাত্ৰী আছে আৰু সেইসকলে ধৰকচোন সেই সময়খিনি তাতেই ব্যৱহাৰ কৰে আগৰ দিনত যেতিয়া মোবাইল প্ৰথম প্ৰথম ওলাইছিল তেতিয়া বহুত কামৰ মাজত ধৰক অলপ সময় মোবাইলটো ব্যৱহাৰ কৰিছিল মানুহে বা খুব গুৰুত্বপূৰ্ণ কামত ব্যৱহাৰ কৰিছিল কিন্তু আজিকালি মোবাইল নহ'লে আমাৰ কামো নহয় যেনেকে ধৰক আমি স সাধাৰণ এটা যদি আমি এখন এটা পাৱাৰ পইণ্ট প্ৰেজেণ্টেচন যদি আমি বনাবলগীয়া হয় সেইটোও আমি মোবাইল কৰোঁ কাৰণ চব জেগাতে লেপটপ নিয়াতো ধৰকচোন আমাৰ কাৰণে সুবিধাজনক নহয় সেই গতিকে সাধাৰণ এটা ধৰক আমি আমি ৰেকৰ্ড এটা কৰিব পাৰোঁ ক্লাছত যদি বহুত গুৰুত্বপূৰ্ণ কিবা এটা পত পঢ়াই আছে শিক্ষক শিক্ষয়িত্ৰীসকলে সেইটো হয়তো ৰেকৰ্ড কৰিব পৰা যায় মোবাইলৰ জড়িয়তে গতিকে বিভিন্ন ধৰণৰ দৰকাৰী কাম যিবিলাক আছে আৰু পঢ়া শুনা বিশেষকৈ আজিকলি আজিকালি আপোনাৰ নতুন নতুন এপ্লিকেচন আহিছে তাৰ লগতে ইউটিউবত খুব কম খৰচতে বা বিনামূলীয়াকৈ বহুত ভাল ভাল যিন যোনবিলাক শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকে বহুত ভাল ভাল মানে ভাল পৰ্যায়ৰ তেওঁলোকে জ্ঞান বিতৰণ কৰিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলক গতিকে চব চামৰ যিহেতু ল'ৰা ছোৱালীয়ে কিবা নহ'লে কিবা এটা সুবিধা পাইছে আৰু বিশেষকৈ এই কভিডৰ সময়ৰ পৰা যিটো দেখা গৈছে যে স্মাৰ্ট ফোন নহ'লে নহয়েই আৰু আজিকালি যিহেতু চব ফোনেই স্মাৰ্ট ফোন হয় গতিকে ল'ৰা ছোৱালীয়ে স্মাৰ্ট ফোন যদি নহয় তেওঁলোকে ক্লাছ কৰিব পৰা নাই সেই গতিকে মাক দেউতাকে স্মাৰ্ট ফোন কিনিবলগীয়া হৈছে কিছুমানে গতিকে আজিকালি আমি দেখা পাওঁ যে আগৰ দিনৰ নিচিনা মোবাইলৰ প্ৰয়োজন আগৰ দিনৰ নিচিনা হৈ থকা নাই আজিকালি মোবাইলৰ প্ৰয়োজন বহুত বেছি বাঢ়িছে আৰু মোবাইলৰ অবিহনে মানুহে একো কৰিব নোৱাৰে আৰু নেটৱৰ্ক সংযোগ আগৰ তুলনাত এতিয়া ক'বলৈ গ'লে ভালেই কাম কৰে বহুতেই বেছি ভাল কাম কৰে আগতে যিহেতু ধৰকচোন তেনেকুৱা ইমান থ্ৰী জি ফ'ৰ জি আমি তেনেকুৱা স্পিড পোৱা নাছিলোঁ কিন্তু আজিকালি এইটো আমি পাওঁ গতিকে খুব কম সময়তে আমাৰ বহুত বহুত যোনখিনি ডাটা থাকে সেই ডাটা খুব কম সময়তে আমি পঠিয়াব পাৰোঁ আমাৰ বহুত বহুত ধৰণ আছে পঠিয়াব পৰাকে আৰু ঘাইকৈ ধৰক যোনটো মানে মানুহৰ হাততেই থাকে সকলোৱে ব্যৱহাৰ কৰা এটা এপ্লিকেচন হৈছে হোৱাটছএপ হোৱাটছএপত চবেই পঠিয়াই নহ'লে মেইল কৰি পঠিয়াই খুব কম সময়তে বহুত ডাঙৰ ডাঙৰ এম বি ডাটাও আমি পঠিয়াব পাৰোঁ গতিকে আগৰ দিনতকৈ আজিকালি সংযোগৰ নেটৱৰ্কৰ যোনটো সংযোগ হয় সেইটো আগৰ দিনতকৈ বহুত ভাল কাম কৰে আজিকালি আৰু তাতেই মই ক'ব বিচাৰোঁ যে মই জিঅ'ৰ চিম ব্যৱহাৰ কৰোঁ আৰু ৰিচাৰ্জ মাহিলী মই তিনিশ টকা মানৰে মোৰ ৰিচাৰ্জ হয় আঠাইছ দিনীয়া যোনটো টু জি বি হয় সিমানৰ মোৰ ৰিচাৰ্জ কৰা হয় যিহেতু মোৰ কাম অলপ বেছি থাকে দিনটোত মোৰ বহুত মোৰ ডাটা মোৰ ব্যৱহাৰ কৰা হয় মোৰ বস্তু আদান প্ৰদানৰ কাৰণে বা মই কিছুমান বস্তু মই ডাউনলোড কৰিব লাগে সেই গতিকে মোৰ বেছি ডাটাৰ প্ৰয়োজন সেই গতিকে মই অল মানে তিনিশ টকা মানৰে মই ৰিচাৰ্জ কৰিবলগীয়া হয় আৰু সিমানখিনি কৰা মই আচলতে মই বাধ্যত পৰি কৰিবলগীয়া হয় আৰু মই যিমান চেষ্টা কৰোঁ ভাল কামতে মোবাইলটো ব্য়ৱহাৰ কৰিবলৈ চেষ্টা কৰোঁ আৰু আগৰ দিনতকে যিহেতু মোবাইল সকলো ঘৰতে পোৱা যায় গতিকে লগতে এইটোও মানুহে এটা পদক্ষেপ ল'ব লাগে যে নৱপ্ৰজন্মখিনিক যাতে তেওঁলোকে এইটো ক'ব পাৰে বা জ্ঞান দিব পাৰে যে মোবাইল কেনেদৰে ব্যৱহাৰ কৰিব লাগে